বেলেগ ভাষা বা উপভাষা ভ্ৰমণ কৰোঁতে অসুবিধাৰ সন্মুখীন হৈছিলোঁ তো এদিন গৈছিলোঁ মই তামিলনাডু তো তাত এজন ড্ৰাইভাৰক মই ভুলক্ৰমে অসমীয়া ভাষাত কৈ পাইছিলোঁ তো তেওঁ বুজি পোৱা নাই তো তেওঁ বুজি নোপোৱাৰ বাবে মই হোটেলৰখন হোটেলখন দেখুৱাই পেলাই অলপ টুটা ফুটা হিন্দীত বুজাবলৈ চেষ্টা কৰিছিলোঁ সেই তাৰপিছত সেই হোটেলৰ মানুহবিলাকে এটা মোক এপ দেখুৱালে সেই এপটোৰ জৰিয়তে তেওঁলোকৰ লেংগুৱেজটো ট্ৰাঞ্চলেট কৰি ল'ব পাৰি তো মই ক'ৰবালৈ গ'লে সেই এপটোৰ দ্বাৰাই মানুহৰ সেই এপটোৰ দ্বাৰাই হেৰি কৰিব পাৰোঁ ট্ৰাঞ্চলেট কৰি ল'ব পৰোঁ আৰু মোৰ বুজাত তেতিয়া সুবিধা হয় তো এনেকৈ মোৰ ভ্ৰমণৰ অব্যাহত থাকিলে